বৰ্তমান সময়ত অতিমাত্ৰা স্ক্ৰিন টাইমৰ কাৰণে শিশুসকলে খেলবোৰ নেখেলা হৈছে খেলবোৰ খেলাৰ বিপৰীতে তেওঁলোকে মোবাইল ফোনত বহু সময় কটাবলৈ লৈছে মোবাইল ফোন ব্যৱহাৰ কৰিবলৈ লৈছে যাৰ ফলত মোবাইলত বিভিন্ন ধৰণৰ ভিডিঅ' গে'ম খেলি ভিডিঅ' চাই সময় ব্যৰ্থ কৰিছে ইণ্টাৰনেটে এইটো ইণ্টাৰনেটে এইটো শিশুসকলৰ ওপৰত কু প্ৰভাৱ পেলাইছে এইটো ইণ্টাৰনেটে কু প্ৰভাৱ পেলোৱা নহয় আচলতে গাৰ্জেনে কু প্ৰভাৱ পেলাইছে গাৰ্জেনে যদি শিশুসকলক সৰুতে মোবাইল ফোন ব্যৱহাৰ কৰিবলৈ নিদি খেলা ধূলাৰ প্ৰতি আকৰ্ষিত কৰে তেতিয়া নিশ্চয় শিশুসকলে খেলা ধূলা কৰিব আৰু মোবাইল ফোন ব্যৱহাৰ নকৰিব কাৰণ দেখিছোঁ আম ঘৰৰ ওচৰে পাঁজৰে বহু ল'ৰা ছোৱালী দেখিছো ল'ৰা ছোৱালীবিলাকে যেতিয়া মোবাইল ফোনটো পায় তেতিয়া ভাৱে বহুত ডাঙৰ বস্তু পাই গ'লোঁ এনেকুৱা ধৰণৰ উৎসাহিত হৈ যায় এইটো কি ভাল জানো এইটো গাৰ্জেনে সম্পূৰ্ণৰূপে দায়িত্ব লোৱা উচিত কাৰণ গাৰ্জেনে যদি শিশুজনক বা শিশুসকলক শিশুজনক যদি ভালদৰে এই মোবাইল ফোন ব্যৱহাৰ কৰা বাধা দিয়ে তেতিয়া নিশ্চয় শিশুজনে মোবাইল ফোনটো ব্যৱহাৰ নকৰি খেলা ধূলাৰ প্ৰতি আগ্ৰহীত হ'ব আৰু এইটো কৰা উচিত আৰু শিশুসকলক খেলা ধূলাৰ প্ৰতি আকৰ্ষিত কৰিবলৈ হ'লে

তেওঁলোকক খেলা সামগ্ৰী আনি দিব লাগিব যাৰ ফলত শিশুসকলে যাতে খেলা সামগ্ৰীটো দেখি খেলা ধূলাৰ প্ৰতি আকৰ্ষিত হয় খেলিবলৈ মন কৰে তেতিয়াই মোবাইলৰ প্ৰতি আকৰ্ষণটো কমিব আৰু শিশু হৈছে আজিৰ শিশু কাইলৈ দেশৰ ভৱি দেশৰ নাগৰিক এইটো গাৰ্জেনে ধ্যান দিয়া উচিত ভৱিষ্যতে শিশুজনৰ জীৱনত সহায় হ'ব আৰু ইণ্টাৰনেট অধিক পৰিমাণে ব্যৱহাৰ কৰাৰ ফলত স্বাস্থ্যও বেয়া থাকে শৰীৰো বেয়া হয় চকুৰ ৰশ্মিও কমে তাৰ বিপৰীতে যদি খেলা ধূলা কৰে তেতিয়া স্বাস্থ্যও ভালে থাকিব মনো ভালে থাকিব মগজো ভালে থাকিব বেমাৰ আজাৰো সন্মুখীন নহয় তেনেধৰণৰ কথা আৰু বেছিকৈ খেলা ধূলাৰ প্ৰতি উৎসাহিত কৰিবলৈ আমি শিশুসকলক খেলা ধূলাৰ প্ৰতি যত্ন লোৱা উচিত লগতে খোৱা বোৱাৰ প্ৰতিও যত্ন লোৱা উচিত আৰু আজিকালি কি হৈছে শিশুসকলে দেখিছোঁ মই বহুত দেখিছোঁ এনেকৈ খেলা খোৱা বোৱা বাদ দি পিনি মোবাইল ফোনতে ব্যস্ত হৈ থাকে খোৱাৰ সময়তো ফোন লৈ থাকে খেলাৰ সময়ত খেলাটো নেখেলেই খোৱাৰ সময়ত ফোন লৈ থাকে এইটো কি উচিত জানো এইটো উচিত নহয় এইটো প্ৰতি গাৰ্জেনে ঘৰৰ পৰিয়ালবৰ্গই সম্পূৰ্ণৰূপে গুৰুত্ব দিয়া উচিত মোৰ বক্তব্য ইমানে